নমস্কাৰ হাঁহ কুকুৰা পালনত হাঁহ বিশেষকৈ হাঁহ পোহিলেতো পানী দৰকাৰ হ'বই নহ'লে ফিচাৰী নহ'লে নদী সিহঁতক ঠাণ্ডা দিন গৰম দিন বুলি কোনো কথা নাই সিহঁতক সিহঁতক পালন কৰিব কাৰণে বিশেষকৈ পানীটো বহুতেই প্ৰয়োজন হয় হাঁহ পালনৰ কাৰণে পানী নহ'লে মানে সিহঁতৰ স্বাস্থ্যটো ভাল নহয় সিহঁতে প্ৰায় সময় পানীতেই কটায় পানীত থাকি সিহঁতে ভাল পায় আৰু আমি বিশেষকৈ আমি হাঁহ পালন কৰোঁতে খোৱা পানীটো গৰম কৰি দিওঁ বা দৰবৰ লগত যিটো মিশ্ৰণ কৰিব লাগে সেইখিনিও গৰম পানীয়ে কৰা হয় গৰম পানী দিলে পানীত থকা যিটো বীজাণু বীজাণুটো মৰি যায় ঠাণ্ডা পানী দিলে হাঁহৰ সিহঁতে ফিচাৰীত অট'মেটিকেলি যিটো খায় সেইটোতো ধৰক ভাল বুলি নকওঁৱে আমি আমি যিটো সিহঁতক দানা লগত খাবলৈ দিওঁ সেইটো আমি বিশুদ্ধ খোৱা পানী দিওঁ গৰম কৰি পেলাই নহ'লে বেমাৰ আজাৰৰপৰা হাত সাৰিব নোৱাৰি আৰু যিখিনি পানী দিয়া হয়

ফিচাৰীতে হওক বা নদীয়ে হওক ৰ'দ ঘাঁহ হ'ব লাগে হাঁহৰ কাৰণেতো বিশেষকৈ পানীৰ ভূমিকা বহুত পৰিমাণেই লাগে অকল বামত বান্ধি থ'লে বা গাঁৱলত বান্ধি থ'লে হাঁহটো স্বাস্থ্যটো ভাল নহয় সিহঁতক মুকলিকৈ বিচৰণ কৰিবলৈ পাব লাগে সিহঁতে নিজেই সাঁতুৰি গা ধুবলৈ সুবিধাটো বিচাৰে মটৰ ব্যৱহাৰ কৰি পিনি হাঁহক পালন কৰিব নোৱাৰি মটৰ পানীত হাঁহ নহ'ব হাঁহ পালনৰ কাৰণে হাঁহৰ পৰিমাণটো চাই পেলাই ধৰক আপোনাৰ এশ আছে দুশ আছে পাঁচশ আছে এহেজাৰ আছে সেই অনুপাতে পানীটো দৰকাৰ হয় বেছি যদি আপুনি পালন কৰে বা আমি পালন কৰোঁ তেতিয়া পানী পৰিমাণটো বেছি লাগে কম হ'লে বাৰু একো কথা নাই আৰু প্ৰতিটো প্ৰাণীয়ে পানীটো দৰকাৰেই হাঁহ কুকুৰা বুলিয়ে নহয় প্ৰতিটো প্ৰাণীকে লাগে পানীটো তাৰপিছত কুকুৰা ক্ষেত্ৰত হ'ল সিহঁতকতো গৰম পানী দিবই লাগিব উতলাই ঠাণ্ডা কৰি তাৰপিছত পানী গঁৰাল চফা কৰিবৰ কাৰণে লাগে পটাছ পানী মাৰিবলগীয়া হয় বেমাৰ আজাৰৰপৰা হাত সাৰিবৰ কাৰণে আমাৰ বিশেষকৈ বহুত গঁৰালত দেখিবলৈ পোৱা যায় পটাছ পানীটো ব্যৱহাৰ নকৰে ইনেই গু সিহঁতৰ যিবোৰ মলমূত্ৰ সেইবোৰ এনেই চফা কৰি হেৰি কৰি সেনেকৈয়ে থাকি কিন্তু পৰাপক্ষত আমাৰ হাঁহ কুকুৰা পালকসকলে পালকসকলে এটাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে সিহঁতৰ বিশেষকৈ বেমাৰ আজাৰ বেমাৰ আজাৰটো কাৰণে হাত সাৰিবৰ কাৰণে সম্পূৰ্ণৰূপে গঁৰালটো চাফ চিকুণ হ'ব লাগে আৰু চাফ চিকুণৰ ক্ষেত্ৰত পানীটো দৰকাৰ আছেই আৰু পানী নহ'লে চফাটো কৰিব নোৱাৰি অকল সিহঁতৰ মলমূত্ৰখিনি চফা হ'ব কিন্তু সম্পূৰ্ণৰূপে চফা নহয় পটাছ পানী মাৰি পেলাই সম্পূৰ্ণ বীজাণুনাশক কৰিব লাগিব পানীৰ কাৰণে ধৰক আপুনি মটৰো ব্যৱহাৰ কৰিব পাৰে কুকুৰা পালনৰ ক্ষেত্ৰত কৈছোঁ হাঁহৰ ক্ষেত্ৰত নহয় সেই কথাটো মটৰটো ব্যৱহাৰ কৰি আপুনি চফা কৰাৰ পাছত মটৰ দি আপুনি গঁৱালটো সম্পূৰ্ণৰূপে চাফা কৰিব পাৰে আৰু বিশেষকৈ পটাছ পানীটো মাৰিবই লাগে শুকান গুৰি চূণটো তাৰপিছত কুকুৰাৰ ক্ষেত্ৰত হ'ল সিহঁতৰ যিটো গঁৰাল গঁৰালটো শুকান হ'ব লাগে হাঁহৰ ক্ষেত্ৰত বাৰু শুকান নহ'লেও হয় সিহঁতে পানীত থকা জীৱ দৰে ক'ব পাৰি সিহঁতক কুকুৰাক অকল এই দৰব চাফা কৰা তাৰপিছত ধৰক খাবৰ কাৰণে সেইকেইটা কাৰণে পানীটো প্ৰয়োজন হাঁহৰ ক্ষেত্ৰত তেনেকুৱা নহয় হাঁহক আপুনি বা আমি সকলোৱে সিহঁতক মুক্ত মনে সিহঁতে পানীত বিচৰণ কৰিবলৈ পাব লাগে গা ধুবলৈ পাব লাগে ধৰক সাঁতুৰি নাদুৰি থাকিবলৈ পাব লাগে তেতিয়া সিহঁতৰ স্বাস্থ্যৰ ভাল হৈ থাকে আৰু খোৱা পানীটোতো আগত মই কৈছোঁৱেই চফা হ'ব লাগে পানী দৈনিক কুকুৰাৰ কাৰণে যিটো প্ৰয়োজন হয় হাঁহক বেছি দৰকাৰ হয় কুকুৰা সিমান নালাগে আচলতে এটা কথা হ'ল হাঁহ কুকুৰা কিমান আছে শ আছে সেই অনুপাতে দৈনিক পানীটোৰ প্ৰয়োজন হয় বোলে ইমান পানীয়ে লাগিব বুলি কোনো কথা নহয় দৈনিক প্ৰয়োজনটো কুকুৰা যদি আপোনাৰ ধৰক এশ থাকিলে যিমান লাগিব হাজাৰটা থাকিলে বেছি পানী লাগিব হাঁহৰো সেই একেই দৈনিক যিটো ব্যৱহাৰ কৰিবলগীয়া হয় পানী সিহঁতৰ পৰিমাণ সিহঁতৰ সংখ্যা চাই পেলাইহে পানীটো দৈনিক প্ৰয়োজন হয় বেছি যদি হাঁহ কুকুৰা হয় তেতিয়া বেছি পানীৰ প্ৰয়োজন হ'ব আৰু যদি কম পৰিমাণৰ হয় তেতিয়া কম পৰিমাণৰ প্ৰয়োজন হ'ব সেই হেতুকে আমাৰ পালকসকলক আমাৰ ফলৰপৰা এটাই অনুৰোধ যাতে বিশুদ্ধ পানী খোৱা পানী ব্যৱহাৰ খাবলৈ যিখিনি সিহঁতক পানী দিয়া হয় সেইখিনি বিশুদ্ধ হ'ব লাগে লেতেৰা পানী খালে হাঁহ কুকুৰা বেছি বেমাৰত আক্ৰান্ত হোৱা দেখা যায় পৰাপক্ষত বাছনি কৰোঁতে পানীটো সদায় গঁৰাল চফা কৰিবৰ কাৰণে পটাছটো ব্যৱহাৰ কৰিব লাগে মই আগতো কৈছোঁ কুকুৰা যদি বিশুদ্ধ খাব খোৱা পানী কুকুৰাক দিয়া নহয় তেতিয়া সিহঁতৰ বেমাৰ আজাৰ বেছি হয় আৰু বিশেষকৈ গঁৰালটোত চাফা নহ'লে মানে সিহঁত লেতেৰা হ'লে মানে সেইধৰণেও মহ মাখিৰপৰা হাত সাৰিব নোৱাৰে সিহঁত আচলতে হাঁহৰ ক্ষেত্ৰত পানীটোৰ পৰিমাণটো বেছি গঁৱাল চফা কৰাৰপৰা আদি কৰি সম্পূৰ্ণখিনিলৈকে সেয়েহে আৰু পানী কিমান পৰিমাণৰ লাগে কি কথা সেই বিষয়ে জানিবলৈ ওচৰৰ ভেটিনেৰী ডক্টৰৰ লগত কথা পাতি পৰামৰ্শ ল'ব লাগে পানীৰ কাৰণে পুখুৰী ফিচাৰী বাছনি কৰি ল'ব লাগে ঠাইডোখৰ দৈনিক পানী কিমান ব্যৱহাৰ হ'ব বা পানী জীৱ জন্তু পালনৰ কাৰণে ভূমিকা কি সেইটোতো প্ৰত্যেকেই জানেই প্ৰতিটো জীৱ জন্তুক পানী দৰকাৰেই